মই অসমীয়াত কথা কোৱাত অলপ অসুবিধা নোপোৱা নহয় আৰু কেতিয়াবা বুজি নোপোৱাও নহয় অলপ বুজি পোৱাতো অসুবিধা হয় কাৰণ আজিকালি যিহেতু প্ৰায় সংখ্যক মাক দেউতাককে দেখোঁ বা সকলোকে নকওঁ কিয়নো সকলো বাৰু নহয় বা মোৰ মা দেউতায়ো মোক ইংলিছ মিডিয়ামত পঢ়োৱা নাই মোকো অসমীয়া মাধ্যমতে পঢ়াইছে তথাপিও যেন ক'ৰবাত কিবা এটা খুট ৰৈ যায় যেন আমি আগৰ মানে পুৰণি যাতে অসমীয়া শব্দবিলাকৰ লগত যাতে মানে আমি আজিও মানে কি ক'ম চিনাকী হ'বই পৰা নাই কিছুমান শব্দ যদি আগৰ দিনৰ যদি আমি ককা আইতাবোৰক যদি লগ পাওঁ লগ পালে মানে কিবা এটা যদি আমাক সুধি দিয়ে আগৰ দিনৰ কথা এটা তো আমি ক'ব নোৱাৰা হৈ যাওঁ কিয় মানে কাৰণ আজিকালি বহুতৰে ঘৰে ঘৰে বা বহুতৰ মুখে মুখে আজিকালি ইংৰাজী শব্দবিলাকেই চলি থাকে ইংৰাজীতেই মানে কথা বতৰা পতা বহুতো মাক দেউতাকেতো আজিকালিতো ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়িলে বেয়া হ'ব আগলে কেনেকৈ চলিব সেইবিলাক চিন্তা কৰিতো ইংৰাজী মাধ্যমৰ ইস্কুলতেই এডমিছন দিয়াই দিয়ে তো তেনেকৈ মানে কি হয় ল'ৰা ছোৱালীবিলাকে অসমীয়াত মানে মা কাক কয় দেউতা কাক কয় ককা আইতা কি কাক ক'ব লাগে ককা আইতানো কি চিনিয়েই নোপোৱা হৈ গৈছে এই মাম্মী ডাড্ডী এইবিলাক কৈ থাকোঁতেই যায়গৈ পিছে সেনে তেনেকৈ আৰু মানে তেনেকৈ যেতিয়া আমি আগৰ ককা আইতাসকলক লগ পাওঁ তেতিয়া আমাৰ অকণমান অসুবিধা হয় আমাৰ বুলি নহয় আচলতে মোৰ হয় মোৰ অসুবিধাখিনিৰ কথাহে আচলতে ক'বলৈ বিচাৰিছোঁ কেতিয়াবা যদি কিবা এটা শব্দ কৈ দিয়ে মোৰ হঠাৎ বুজি পোৱাত মানে অসুবিধা হৈ যায় থতমত খাই ৰওঁ আচলতে মোক কৈছেনো কি বুলি তো সেইটোৱে আৰু আমি নিজকে দোষ দিব লাগে আচলতে আমি অসমীয়া হৈ অসমীয়া কথাও ক'ব নাজানো ইংৰাজী শব্দ শব্দবিলাক আমি বেছিকৈ প্ৰয়োগ কৰি থাকোঁ তো অসমীয়াটোও আমাৰ আগবঢ়াই নিবলৈ এতিয়া হৈছে আৰু নহয়নে বাৰু তো অসমীয়া এতিয়া আমি আচলতে কি কৰোঁ বেছিকৈ ইংৰাজী গান হিন্দী গান বা ইংৰাজী চিনেমা ইংৰাজী তেনেকুৱাবিলাক আৰু সেইবিলাক বেছিকৈ আমি চাই আমি সময় নষ্ট কৰোঁ আমি আমি চেষ্টাই নকৰোঁ যে আমি অসমীয়াটো আমি আমি আমি অসমীয়া হয় আমি অসমত আছো আমি অসমীয়াটো তেনেকৈয়ে জানোচোন শলশলীয়াকৈ আমি ইংৰাজী যেনেকৈ শলশলীয়াকৈ ইমান স্পীডত ক'ব পাৰোঁ তেনেকৈ আমি অসমীয়া কিয় ক'ব নোৱাৰোঁ নহয়নে বাৰু আমি আচলতে দুৰ্বলতা আমাৰ নিজৰ মাজতে আছে আনক দোষ দি বা আনক কিবা কৈ লাভ নাই নিজৰ ঘৰখনৰ ওপৰতো কিছুমান দায়িত্ব থাকে যে মোৰ ল'ৰা ছোৱালী বা মোৰ বাচ্ছাকেইটাই অসমীয়াটো জানক আমি অসমীয়াত ঘৰত কথা পাতোঁ সেইবিলাকেই আৰু নহয়নে আচলতে অসমীয়াত মানে কি ক'ম আৰু আজিকালি সৰু সৰু ল'ৰাবিলাকেতো বুজিয়ে নাপায় সিহঁতৰ আগততো কথা পাতিবলৈ গ'লে ইংলিছতেই কথা পাতিব লাগে অসমীয়া মানে সিহঁতি বুজি পোৱাটোতো বাদেই সিহঁতি ক'বই নাজানে ভালকৈ আজিকালি তেনেকৈ মোৰ অকমান অসুবিধা হয় যেতিয়া মই মোতকৈ সৰু ল'ৰা ছোৱালী কিছুমান লগ পাঁও তেতিয়া মই সিহঁতক ভাল দৰে অসমীয়াত কিছুমান কথা কওঁ বা কিবা সোধোঁ সিহঁতৰ পৰা কিছুমান মই আচলতে কি থাকে ন আমি সৰুবিলাকেও ডাঙৰৰ পৰা শিকিব লগা থাকে আৰু ডাঙৰবিলাকেও মানে সৰুৰ পৰা শিকিব লগা থাকে বহুত কথা মই সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে কথা পাতিব চেষ্টা কৰোঁ যাতে মই নজনা কিছুমান কথা সিহঁতেও জানিব পাৰে তো যেতিয়া মই কথা পাঁতো যেতিয়া মই সিহঁতৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰোঁ মানে সিহঁতেই যেন কোনোবা এখিনিত কি অকণমান অসুখী হৈ পৰে যেতিয়া মানে মই অসমীয়াত কিবা এটা বুজাবলৈ চেষ্টা কৰোঁ বা মই ক'বলৈ চেষ্টা কৰোঁ তেতিয়া সিহঁতি মানে শলশলাই ইংলিছত কয় বা মোক কয় যে বা এইটো আমি বুজি পোৱা নাই ইংলিছত বা ইয়াক হিন্দী কেনেকৈ ক'ব তুমি মোক তেনেকৈ কোৱা মই তেতিয়া বুজি পাম মই তেতিয়া তোমাৰ সৈতে কানেক্ট হ'ব পাৰিম তেনেকৈ মানে কয় তেনেকুৱা ক্ষেত্ৰতটো বহুতখিনি অসুবিধা পাইছোঁ বা আজিকালিতো বহুত ইংলিছ মাধ্যমৰ স্কুল ওলাইছে মানে আজিকালি হয় আমাক ইংৰাজীও লাগে ইংলিছ লাগে কাৰণ আমিয়ে যদি বিদেশত যাওঁ বা ক'ৰবাত যদি আমি ফুৰিব যাওঁ তো তেতিয়া আমাক ইংৰাজী অৱিয়াছলি প্ৰয়োজন হ'ব কিন্তু আমি ঘৰত থকা অৱস্থাত এট লিষ্ট অসমীয়াতটো কথা পাতিব পাৰোঁ ন তো তেনেকৈ অসমীয়াত অসুবিধা হয় আৰু কিন্তু মিলি যায় খাপ খায় যায় তেনেকৈ চলি গৈ থাকিব অসুবিধা হৈ থাকিব বাৰু আমি নিজকে ডেভলপ কৰিব লাগে অসমীয়া জানিব লাগে অসমীয়া কথাবিলাক শিকিব লাগে কাৰণ অসমীয়াত ইমানবিলাক কালচাৰ আছে আমি অসমীয়া আগৰ পুৰণি পুৰণি গীতবিলাক শুনিব লাগে গীত শুনিব লাগে আগৰ পুৰণি পুৰণি যিবিলাক আমাৰ চিনেমা আছিল সেইবিলাক চাব লাগে সেইবিলাক চালে মই ভাবোঁ আগৰ যিবিলাক আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ শংকৰদেৱৰ দ্বাৰা বিৰচি ৰচিত গীতবিলাক আমি যদি শুনো বা আমি যদি চাওঁ তেতিয়াহ'লে আমি আমাৰ অসমীয়াত আমি নিশ্চয় অকণমান হ'লেও আমি মানে দশমিক এক শতাংশ হ'লেও আমি অসমীয়াত মানে পাৰ্গত হ'ব পাৰিমেই পাৰিমেই এইটো মানে মই জানো কাৰণ এতিয়া মই অভ্যাস কৰিছোঁ সেইবিলাক চাবলৈ যিহেতু মই বহুবাৰ অসমীয়াত কথা কওঁতে বা বুজাওঁতে মোৰ অসুবিধা হৈছে মোৰো হৈছে সেইবাবে মই এতিয়া মানে অসমীয়াত মই নিজকে পাৰ্গত কৰিবলৈ চেষ্টা কৰি আছো এইটোও জানো মই একেবাৰে পাৰ্গত বা শলশলীয়া হ'ব নোৱাৰিব পাৰোঁ কিন্তু ক'বলৈ চেষ্টা কৰোঁ ভুল হওক ভুল হোৱাটো কোনো ডাঙৰ কথা নহয় আমি যিহেতু মানুহ মানুহ নিমিত্তে ভুল হ'ব পাৰে সেইবাবে কৈ যাওঁ মুঠতে যিটো মনলৈ আহে মই কৈ দিওঁ ভুল হওক শুদ্ধ হওক তাৰ পিছত চাম কিন্তু ক'বলৈ চেষ্টা কৰিছোঁ অসমীয়া আৰু সেয়ে পুৰণি গীতৰ মানে যিবিলাক গীত আছিল সেইবিলাক শুনো আজিকালি তাৰ কিছুমান তাৎপৰ্য থকা শব্দ মানে বিৰাট গধুৰ গধুৰ তাৎপৰ্য থকা শব্দ কিছ কিছুমান থাকে আমাৰ সেই পুৰণি গীতবোৰত বৰগীত হওক শাস্ত্ৰীয় সংগীত হওক বা এইবিলাক আৰু নতুন নতুন গীতবিলাক যিবিলাক এট নতুন গীতবিলাকততো কিছুমানতো আজিকালি সুৰ তাল মানে কি শব্দ লিখে একো বুজিবই নোৱাৰি কিছুমান গীত বাৰু বহুত ভাল কিন্তু আগৰ গীতৰ সমান কেতিয়াও হ'ব নোৱাৰে সেইবিলাক এটা এটা শব্দত মানে এনেকুৱা এনেকুৱা তাৎপৰ্য মানে কথা সোমাই থাকে নহয় বুজিব মানে বহুত কেতিয়াবা অসুবিধা হৈ যায় মই সেনেকুৱা শব্দবিলাক পালে মানে মই মোৰ ডাঙৰ জ্যেষ্ঠজনৰ ওচৰত গৈ মই সোধোঁ যে ককা এইটো এটা আজি মই শব্দ পাইছিলোঁ আগৰ মানে শ্ৰী শ্ৰী শংকৰদেৱৰ বৰগীত এটাত গতিকে মই শুনিলোঁ বৰগীতটো শুনি মই এই এইকিটা শব্দ একেবাৰে বুজি পোৱা নাই তুমি মোক বুজাই দিবা নেকি তো তেতিয়া মোক বুজাই দিয়ে মানে ভাল লাগে এটা শব্দতে ইমানবিলাক কথা লুকাই থাকে সকলোবিলাক তো তেনেকৈ মই অকণমান চেষ্টা কৰিছোঁ অসমীয়াত একো অসুবিধা নোহোৱাকৈ কথা ক'বলৈ বা বুজি পাবলৈ